মই কিমান দাম কম হয়

অঁ এনে কেনেকুৱা ধৰণৰ বা বিচাৰিছে

অঁ এনে ব'ৰ্ডবিলাক দামৰ হেৰি কম দামৰো আছে বেছি দামৰো আছে যেনেকুৱা বিচাৰে আৰু তিনিশৰ পৰা ধৰক যিমান দামী লাগে সিমানেই পাবা আৰু পাইপবিলাকো যিমান দামী লাগে সিমানেই আছে কম ৰেঞ্জৰো আছে বেছি ৰেঞ্জৰো আছে যেনেকুৱা বিচাৰে আপোনাক কিমান ৰেঞ্জৰ ভিতৰত লাগিব বা অঁ ঠিক আছে পাই যাব আপুনি অঁ গোটেইখিনি সামগ্ৰীয়েই আছে যি যি লাগে আপুনি ক'লে হ'ল দি আহিব অঁ অঁ অঁ সকলো সকলো আছে সকলো পাই যাব সেইটোও পোৱা যাব সেইটোও আছে প্ৰাইচটো আহিব ষ্টেবিলাইজাৰবিলাক ফাইভ থাউজেন ছিক্স যিমান দামৰ লাগে কম ৰেঞ্জৰো আছে ফাইভ থাউজেনৰ পৰা আছে পাঁচ হাজাৰৰ পৰা এতিয়া যিমানখিনি লাগে সিমান যিমান দামী লাগে সিমানেই পাই যাব অঁ ৱাৰেণ্টি আছে ৱাৰেণ্টি পাব হয় হয় আছে আছে আপুনি ক'লে যাব এনেইটো ধৰক এতিয়া আমি ফেনটো গোটেইকেইটা কোম্পানীৰে ভাল ধৰক অলপমান বাজাজটোৰ দাম অলপমান বেছি আৰু বাজাজটো আপোনাৰ পঁচিছশলৈকে আছে

এতিয়া যোনটো ৰেঞ্জৰ লাগে ক'লে ধৰক আমাৰ ইয়াৰ দোকানত ল'ৰা আছে দোকানৰ পৰা গৈ সিহঁতে চাই মিলি সেনেকে লগাই দি আহিব বাৰু অঁ অঁ সকলো সকলোখিনিয়ে পাব সেইটো ষ্টেণ্ড ফেনৰ নিচিনা যে সেইখন ডাঙৰখন ডাঙৰখন পাঁচ হাজাৰলৈকে আছে লোহাৰ সেইখন ডাঙৰ ডাঙৰ ফেনখন পাঁচ হেজাৰলৈকে আছে পাঁচ হাজাৰখন ধুনীয়া ভাল হয় অঁ সেইখন ভাল হয় ভাল কোৱালিটিৰ হয় লাগিলে পাব ইয়াতে অঁ এভ এভেইলেবল আছে এই কুলাৰ ক্ৰমটমে চলি আছে এতিয়া

ক্ৰমটো এনে কোৱা যায়তো আপোনাৰ পোন্ধৰ হাজাৰলৈকে কোৱা যায় আপুনি ল'ব পাৰিব ফিক্স দছ ৰেট হাজাৰ পাঁচশ টকাত পাই যাব অঁ ডিছকাউণ্ট পায় হয় বেয়া হ'লে ৱাৰেণ্টি আছে কোম্পানী মানে আমি আমি দোকানৰ পৰাই পঠাই দিম কোম্পানীলেকে অঁ আমাক দিলে হৈ যাব আমাক জনাব লাগিব তাৰপিছত আমি ইপিনে কোম্পানীত পঠাই দিম তাৰপিছত পঠাই দিলে এবছৰৰ আছে

এতিয়া কোনদিনলৈকে লাগে আপোনাৰ সেইদিনাখন খবৰ দিব তেতিয়া আমি ইয়াৰ পৰা গৈ ছাৰ্ভিচটো দি থৈ আহিব অঁ ঠিক আছে

ঠিক আছে কেতিয়ালৈকে লাগে ক'ব তেতিয়া মই পঠাই দিম ঠিক আছে ঠিক আছে অঁ অঁ চব যেতিয়া আমি এইবিলাক চব হেৰি কৰি দিম কাৰ্ড দিয়া হ'ব কাৰ্ড কাৰ্ড দিম আমি অঁ চবখিনিতে কাৰ্ড পাব আমাৰ ইয়াতেতো এনে দামীও আছে কম দামী থাৰ্টি ফাইভ ইঞ্চীটো আজিকালিতো কম দামীও ওলাইছে এনেতো দামীবিলাকতো আছে দামীবিলাকতো এতিয়া টুৱেণ্টি থাউজেনলেকে আছে বিছ হেজাৰলেকে আছে অঁ ইঞ্চি হিচাপে দাম হ'ব ঠিক আছে আপুনি এদিন দোকানত আহিব আহি চাই নিজে চাই ফালে আপুনি হেৰি কৰি যাব অঁ ঠিক আছে দিয়ক ৰাখিছোঁ বাৰু হয় হয় ঠিক আছে